হয় মই চিলাই কৰি ভাল পাওঁ মই চিলাই কৰোঁ চুৱেটাৰ গাঠো আৰু টুপি গাঠো মই চুৱেটাৰ গাঁঠি বহুত ল'ৰা ছোৱালীকো দিছোঁ ওচৰ ল'ৰা ছোৱালীক

তেনেকে কৰি এতিয়া চিলাই টিলাইবিলাক কৰি থাকোঁ আৰু ভাল পাওঁ চিলাই কৰি বহুত ভাল পাওঁ বহুত চিলাইত মোৰ আগ্ৰহ আছিলে এতিয়াও কৰি থাকোঁ